মই অঁ অলপ বিজি আছোঁ কোনে ক'লে হয় হয় ফুটবলৰ ন তুমি জইন হ'বলৈ ফৰ্ম ফিল আপ কৰিব লাগিব তোমাৰ ফিজিকেল কেনেকুৱা বাৰু তোমাৰ হাইটটো কিমান আচ্ছা আচ্ছা ওৱেইটটো আচ্ছা ঠিক আছে তুমি এতিয়া কৈছা যেতিয়া জইন কৰিব পাৰিবা অঁ নেক্সট উইকত জনাম মই তোমাক হয় হয় ওচৰৰ ডিব্ৰুগড়ত পৰা যাব ঠিক আছে মই জনাম বাৰু মই এতিয়া এই প্ৰেক্টিছতেই ব্যস্ত আছিলোঁ ঠিক আছে দিয়া